অ' হয় মই জ্ঞানশ্ৰী দত্তই কৈছোঁ আপুনি ইতিহাসবিদ শিখা দেৱী নাথ হয়নে অ' মই এজন ইতিহাসৰ গৱেষক ছাত্ৰ হয় আছলতে মই কেইটামান তথ্য জানিব বিচাৰিছিলোঁ আমাৰ আহোম ৰাজত্বৰ বিষয়ক লৈ আহোমসকলৰ ৰাজত্বৰ দিনত যে নিৰ্মাণ কৰিছিলে শিৱ দ'লৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ সেইকাৰণে মই আপোনাৰ লগত কণ্টেক্ট কৰিলোঁ আপুনি মোক অকণমান জনাব পাৰিব নেকি এই বিষয়ে

হয় অ' হয় অ' হয় হয় হয় হয় হয় বাইদ' বহুত অ' হয় মই প্ৰয়োজনীয় আটাইখিনি তথ্য জানিব পাৰিলোৱেই বাই'দ আপোনাক বহুত বহুত ধন্যবাদ মই আৰু প্ৰয়োজন হ'লে মই আপোনাক মই শিৱসাগৰলৈ গ'লে মই আপোনাৰ লগত কণ্টেক্ট কৰিম নিশ্চয় আপুনি সহায় কৰিব বুলি আশা কৰিছোঁ ঠিক আছে ধন্যবাদ বাইদ'